মই অসমৰ বাহিৰত গৈছিলোঁ বহুত বছৰ আগতে ট্ৰেইনত মই ট্ৰেইনত গৈছিলোঁ যোৱাতে যায় বেংগলত যায় তিনিদিন তাত কিবা আন্দোলন আছিল সেই আন্দোলনত মই আহিব নোৱাৰিলোঁ তিনিদিন থাকিব লগা হ'ল তাতে বহুত অসুবিধা হৈছে কাৰণ মই পইচাটো কম নিছিলোঁ আৰু তেতিয়া ফোনৰ যোগ নাছিল লেণ্ডলাইন নাছিল কাৰোৰ লগত ফোনৰ যোগাযোগ আমাৰ নাছিল সাধাৰণতে ডাঙৰ ডাঙৰ কিছুমান পৰিয়ালৰহে আছিল আমাৰ ঘৰৰ ওচৰতো নাছিল এনেকুৱা লেণ্ডলাইন লোৱা মানুহ তাত যাই মই এদিন হোটেলত থাকিলোঁ মোৰতো পইচাটো নাইকিয়া হ'ল পইচাটো নোহোৱাতে মোৰ খোৱা লোৱা অসুবিধা হ'ল হোৱাত মই ষ্টেচনত তিনি ৰাতি কাটব লগা হ'ল পইচাৰ কাৰণে তেতিয়া আৰু পানীবটলো পোৱা নাযায় বটলো পোৱা নাযায় তেতিয়া মই তাত এখন হোটেলৰপৰা বটল আনি পানী খালোঁ আৰু এদিন মই হোটেলতে কাম কৰিলোঁ অভাৱত এতিয়া তাৰপৰা মই আহিব নোৱাৰোঁ তাত মই এখন হোটেলত একদিন কাম কৰিলোঁ এদিন কাম কৰি আৰু এদিন একবেলা কাম কৰি তেওঁলোকে মোক অলপ পইচা দিলে খোৱা লোৱা দিলে সেই পইচাৰে মই ট্ৰেইনত টিকেট কাটি আহিলোঁ আহি আহোঁতে মই এজন গুৱাহাটীৰে এজন মানুহক লগ পালোঁ তেওঁ বেংগললৈ গৈছিল ষ্টেচন তাতে ট্ৰেইনত মই লাগ পালোঁ লাগ পাওঁতে মোক একে অসমীয়া মানুহ কাৰণে লাগ পাই কথা বাত্ৰা সুধিলে ক'ৰপৰা আহিছে কেনেকৈ কি সুধিল মই বিৱৰণটো কলোঁ তেওঁক তেওঁ ক'ত তেওঁক অলপ তেখেতক ক'লোঁ যে মোৰ এনেকুৱা এনেকুৱা হৈছে বন্ধ হ'ল মইতো পইচা কম আনিছিলোঁ মোৰ খোৱা লোৱা অসুবিধা হ'ল আৰু হোটেলতো মই থাকিবপৰা নাই মই প্লেটফৰ্মতে তিনদিন থাকিলোঁ থকাত তেওঁ তাৰপিছততো অহা ৰাস্তা নাই পানী খাব নাই এটা বটল হোটেলৰপৰা খুজি আনি ধুই মেলি তাত পানী লৈ ষ্টেচনত পানী খাই কিবাকিবি অলপ অলপ পইচা আছে খায় তাৰপিছততো মোৰ একদম পইচা নাই আৰু বহুত দূৰ জেগা মই কেনেকুৱাকৈ আহোঁ পইচা নোহোৱাকৈ কাম কৰিলোঁ হোটেলত হোটেলত কাম কৰি তেওঁ মালিকজনো অলপ ভাল আছিল তেওঁ মোক হাজিৰাত চাই মই আচল একদম নিজৰ অসুবিধা কথাটো কৈ দিলোঁ কৈ দিয়াত তেওঁ এনেই হাজিৰা তেতিয়া তেওঁৰ কৰ্মচাৰীবিলাকক তেওঁ এশ টকা দুশ টকা দিছিল ডেইলি মোক তেওঁ অলপ বেছিকৈ দিলে আহোঁতে মোক আৰু মই পাওঁ এশ বিছ টকা তেওঁ মোক দুশ টকা কৰি তেওঁ দিলে দিয়াৰ পিছত মই ষ্টেচনলৈ আহিলোঁ তেওঁ মোক তেওঁৰ মানুহেদি মোক গাড়ী উঠাই দিলে উঠোৱাত মই আহিলোঁ আহি থাকোঁতে আকৌ মই মাাজ ৰাস্তাতে আমাৰ গুৱাহাটীৰ মানুহজন লগ পালোঁ তেওঁ মোতছে বয়সত ডাঙৰ ডাঙৰ তেওঁ ডাঙৰ হোৱাত মই তেওঁ মোক সুধিলে আপুনি তুমি ক'ত গৈছিলা বুলি মই ক'লো আৰু মোৰ কথা এনে যে এনেকুৱাকৈ মই গ'লত গৈছিলোঁ তাত কিবা এটা কামৰ সুবিধা ল'ব খবৰ ল'ব কামটো নহ'ল মানুহজনক লাগ নাপালোঁ মই কামো নহ'ল এনেই আহিলোঁ আৰু মোৰ পইচা পায়ো শেষ হ'ল আৰু তাত তিনিদিন বন্ধও আছিল বন্ধ থকাত অসুবিধা হ'ল থাকি দুদিন মই দুইদিন দুদিন মই ষ্টেচনত থাকিলোঁ থাকি নেক্সট দিনা মই হোটেল এখনত যাই মানে কাম কৰি মজুৰি কৰি এদিন কাম কৰি তেওঁ মালিকজন খুব ভাল আছিল তেওঁ পইচাও দিলে অলপ দিয়াৰ পিছত হিচাপতছে অলপ বেছিয়ে দিছে তেওঁ দিয়াৰ পিছত মই ট্ৰেইনত আহিলোঁ আহি থাকোঁতে তাত মই ৰাস্তাত গুৱাহাটীৰ মানুহ লগ পালোঁ হোৱাৰ পিছত তেওঁ লগত কথা বতৰা পাতোঁতে তেওঁ মোৰ ভাল চিনাকি হ'ল হোৱাত তেওঁ মোক কৈছিল গুৱাহাটীলে আহিব আপুনি এনেকুৱা এড্ৰেছত এড্ৰেছটো দিলে খানাপাৰা তেওঁলোকৰ ঘৰত গ'লো মই এই আজি তেওঁলোকৰ ঘৰৰ মানুহ মোৰ লগত আদান প্ৰদান হ'ল আহা যোৱা হ'ল আৰু তেওঁ ঢুকালে ঢুকোৱাৰ পিছত তেওঁ মোক খবৰ দিলে খবৰ দিয়াত মই গ'লোঁ এনেকুৱাকৈ চলি আছোঁ আৰু সাধাৰণতে মই বাহিৰলৈ গ'লে মোৰ ঔষধ নিব নিওঁ মই বমিৰ টেবলেট নিওঁ গেছৰ টেবলেট লগত লৈ যাওঁ আৰু চৰ্দি জ্বৰৰ টেবলেট লৈ যাওঁ এনেকুৱাকৈ গৈ থাকোঁ আৰু এদিন আমাৰ ঘৰ উদালগুৰিতটো উদালগুৰিৰপৰা অৰুণাচললৈ গৈছিলোঁ আজি দহ দুই হেজাৰ ছয় চনত আমি যাই থাকোঁতে তাত এটাই ৰাস্তা তাত ৰাস্তাত গাড়ীখন বেয়া হ'ল আমি তাত নানান অসুবিধা হৈছে বৰষুণ আহি থাকে সেইখিনি জেগা হ'ল আপোনাৰ ভৈৰৱকুণ্ড হৈ যাওক বালি সেইখিনি জেগাৰ নাম এনেই তাত সাতশ বুলি কয় তাত আমি থাকি বাহিৰতে থাকিলোঁ থকাত তাতে একো খাব পোৱা নাই আৰু তাত দোকান পোহাৰ নাথাকে পাহাৰুৱা ঠাই বহুত থাকিলোঁ থাকি তাত নেক্সট দিনা আৰু মেকানিক আনি গুলি খোজকাঢ়ি আহি গাড়ী মটৰ বহুত অসুবিধা তেওঁলোকে কিবা খাবা আমাৰ কাৰণে বন বিস্কুট লৈ আহিছিল চিৰা লৈ আহিছিল সেইবোৰ খায়ে নেক্সট দিনা আমি গাড়ীখনত গ'লোঁ যাই তাত আহি তাৰপৰা আহিলোঁ এনেকুৱাকৈ সেই সেইটো এটা মোৰ বিৰাট ডাঙৰ কষ্ট হৈছে মই গৈছিলোঁ তাৰপৰা আনিবলৈ চিৰতাতিতা চিৰতা বুলি কয় সেই চিৰতাবোৰ আনিবলৈ গৈছিলোঁ তাতে তেনেকুৱা অসুবিধাৰ সন্মুখীন হ'লোঁ এই তিনিদিনৰ ঠাইত মই তাত ছয়দিন লাগি গ'ল এনেকুৱাকৈ আহিলোঁ